আজি এসপ্তাহমানৰ আগত মিক্সাৰ এটা আনিছিলোঁ ইমান বেয়া কাৰেণ্টত দিলে যে ইমান সোনকালে গৰম হৈ যায় আৰু একো এটা ভালকৈ পিচোঁ নাযায় চলাই থকাৰ মাজে মাজে আকৌ বন্ধ হৈ যায় ইমান বেয়া